হেল্ল' হয় কওক অঁ কওকচোন আপুনি অঁ হয় হয় অঁ আপোনাক কিবা লাগিছিলে অঁ আৰু অঁ অঁ হয় বাৰু অঁ আপোনাক ফ্ৰীজটো লাগিছিলে ন অঁ কেতিয়ালৈ লাগিছিলে আপোনাক অঁ অঁ আহিব আপুনি চাব দামটো প্ৰায় ইয়াত পোন্ধৰ হাজাৰমানৰপৰা হাজাৰমানৰপৰা ষ্টাৰ্ট হৈছে অঁ আপোনাক কোনটো ৰেটৰ লাগে আপুনি চাই ল'ব অঁ আপুনি চাবহি তেতিয়াহ'লে অঁ হোম ডেলিভাৰীটো হয় অঁ আপোনাৰ ঘৰ ক'ত হয় অঁ যোৰহাটৰ অঁ অঁ ঠিক আছে হ'ব আপুনি আহিব